অ ৰান্ধি মই ভালেই পাওঁ অকল মাইকী মানুহেই কৰিব লাগিব বুলিয়ে মই নাভাবোঁ সময় গতিকে মতা মানুহেও কৰিব লাগে সেইখিনি কাম ৰন্ধা বঢ়া কামখিনি ল'ৰাই ল'ৰাই বনায় এই মোৰ অসুখ হ'লেহে বনায় অ তেতিয়া হেৰি কৰিলে তেতিয়া সিহঁতে বনায় আৰু বনালে কি হ'ব আৰু কি গোটেইসোপা খেছৌ মেছৌ কৰি পেলায় আকৌ মই উঠি গৈ পেলাই মই বনা হেৰি চাফা কৰিবগৈ লাগে বনাওঁতে ভালকেই বনায় অ মালিকে আৰু আগতে বনাইছিলে এতিয়ালে এলাহ কৰে এতিয়া সমাজৰ সেৰিয়াত হ'লে বনায় ঘৰতে আৰু আমি মানুহ তিনিটা বনাবলৈ এলাহ কৰে আমাৰ মাইকী মানুহৰ সেইটো আৰু কামেই হ'ল আৰু মাইকী মানুহে হেতা ঘূৰাবই লাগিব চাহ ভাত বনাবই লাগিব চাকৰি কৰা মানুহ হ'লেওটো ভাত পানী বনাই খুৱাবই লাগিব ঘৰৰ মানুহ থাকিলে বিশেষকৈ শহুৰ শাহু থাকিলেটো আৰু তেওঁলোককতো আলপৈচান ধৰিবই লাগিব চাহ ভাত বনাই কৰি খুৱাই কাপোৰ কানিও ধুব লাগিব তেওঁলোকৰ ল'ৰা ছোৱালীৰ জাজ মাৰি ভাত চাহ বনাই অফিচত চাকৰি কৰা মানুহ হ'লে অফিচলৈ যাব লাগিব তাৰ ভিতৰতে আৰু অকণমান ক'ৰবাত দাইলত নিমখ বেছি হ'লে সেইফালেও কথা শুনিব লাগিব মতা মানুহে কিন্তু সেইটো এলাহ কৰে আৰু সেইটো আৰু তেওঁলোকে আৰু মাইকীমানুহজনীয়ে আনে আৰু মাইকীমানুহজনীয়ে বনাই খোৱাব লাগে বুলিয়েই ভাবে মাইকীমানুহজনীৰ অসুবিধা হ'লে বা অসু অসুখ বিসুখ হ'লে তেওঁলোকে বনাব লাগে বুলি সেইটো হেৰি নকৰে আৰু আমাৰ আগতে বনাইছিলে এতিয়ালে বৰ এলাহ কৰা হ'ল দেখোন ই মাজতে মই সেই ভাগিনটোৰ বিয়ালে গ'লোঁ আহি বাটতে মোৰ গাড়ীতে হেৰি হৈ আহিল বমি হ'ল গেছেই উঠিল নে কি হ'ল জানোঁ তাৰপৰা আহি পাইছোঁ মই বিচনাত পৰি আছোঁ তাত ৰাতি কিন্তু বিয়া দিনা ৰাতি মই একো খোৱা নাই তা আহি পেলাই বা মানুহজনীক চাহ অকণ বনাই দিওঁ ভাত কেইটামান বনাই দিওঁ সেইটো নাই পিছত মই কওঁতেহে ভাত কেইটামান বনাই পেলাই দিছে তাকো কেইটামান ভাততে আলু দি পেলাই নিমখ অকণ দি দিছে তেওঁ আৰু আৰু বাকী কিবা খুৱাব লাগে নে কি কৰিব লাগে সেইবিলাক খবৰ নাই আৰু আকৌ দিনটো মই শুইয়েই আছোঁ সন্ধিয়া সময়ত উঠি গা পা ধুই আকৌ ৰাতি মই ভাত বনাই দুইটাই খাইছোঁ হ'বনে আৰু ক'মনে